হেল্ল' অঁ কোনে কৈছে বাৰু অঁ হয় অঁ কোৱাচোন অঁ হয় নেকি

ভাড়া ঘৰ পাবা কিন্তু তোমাক কেনেকুৱা ধৰণৰ ভাড়া ঘৰ লাগে এতিয়া ধৰা ছিংগুল ভাড়া ঘৰ লাগেনে এনেকুৱা ডাঙৰ ভাড়া ঘৰ লাগেনে আৰু এমাউণ্টটো তোমাৰ কেনেকুৱা ধৰণৰ ভাড়া লাগে তাৰমানে ধৰা দামীও আছে কম দামীও আছে এতিয়া কিছুমান ভাড়া ৰুম আছে তোমাৰ বাথৰুম লেটিন এটেচ আছে আৰু কিছুমান অকমান তোমাৰ বাথৰুম লেটিনটো অকণমান দূৰৈত আছে তেনেকুৱা ধৰণৰ যে তুমি কেনেকুৱা বিচাৰা ও অঁ আচ্ছা কিমান দিনৰ কাৰণে লাগিব বা তোমাক ঠিক আছে তুমি কেনেকুৱা ধৰণৰটোত থাকি ভাল পাবা কেইবাটাও আছে মানে ইয়াত খালি ধৰা ভাড়াঘৰ তেনেকে মানুহ আহে আৰু থাকে গতিকে তুমি নিজে চাই ল'বা তোমাৰ পচন্দৰ মতে তুমি কাইলে যদি আহি যেতিয়া আহি পাবা তেতিয়া তুমি মোক কণ্টেক্ট কৰিবা মোলে কল এটা কৰিবা মই তোমাক লগ কৰিম আৰু দেখুৱাই দিম তুমি কোনটো পচন্দ হয় সেই থাকিবা আৰু ও ভাল ভাল প্ৰাইচবিলাক তোমাৰ টু থাউজেনৰ পৰা ষ্টাৰ্ট আছে দুহেজাৰ দুহেজাৰ টকাৰ পৰা মানে ষ্টাৰ্ট হয় আৰুটা এটা ৰুমত দুহেজাৰ এনেকে আৰু কিটচেন চিটচেন থাকিলে তেনেকে চাৰি হেজাৰ পাঁচ হোজাৰ এনেকে আৰু বাথৰুম লেটিন এটেচ আৰু কিটচেন থকাবিলাক পাঁচ হোজাৰমান লয় তেনেকে ঠিক আছে তুমি তেন্তে কাইলে আহিলে মোক কণ্টেক্ট কৰিবা ফোন এটা কৰিবা হ'ব ঠিক আছে হ'ব